অঁ ওৰাং যাম ৰহ ওৰাং যাম হেৰি মই গাড়ী এখনৰ লগত কথা পাতিছোঁ বাৰু ইয়াৰ পৰা অকণ দূৰ হ'বটো ইয়াৰ পৰা মোটামুটি আশী কিলোমিটাৰমান হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান ত' তাতে যাব অঁ ইয়াত তাতে যাব ওলাই এখন গাড়ী ঠিক কৰিব লাগিব বাইকততো যাব নোৱাৰি গাড়ী এখন মই কথা পাতিছোঁ গাড়ীখনৰ কথা পাতিছোঁ ভাড়া চাড়া মিলাইছোঁ কাইলে ৰাতিপুৱা যাম আৰু ৰাতিপুৱা যাওঁতে সেয়াই আৰু অলপ খোৱা বস্তু চোৱা বস্তু আমি আমি দুটা এতিয়া হৈ আছোঁ আৰু বাকীখিনিৰ কথা নাজানো আমি দুটাটো যামেই মইতো নাজানো মই এতিয়া আমি দুটা যোৱাতো জানো আৰু তাৰপিছত হেৰি কৰিম এই অলপ খোৱা চোৱা বস্তু লৈ যাব লাগিব ঘৰত অলপ কিবা এটা খাই ৰাতিপুৱাই ওলাব লাগিবটো আৰু তাতে আৰু খাব পৰাকে অলপ বুট চুট এনেকুৱা ড্ৰাই ফুট চ্ৰাইফুট লগত লৈ যাব লাগিব ওৰাঙলে আৰু সেই তিনিটা হ'বটো ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু গতিকে সেইখিনি লৈ লোৱা ভাল তই হেৰি তাতে গ'লে আকৌ সেইবিলাক এই জীৱ জন্তু চোৱাৰ লগতে সেই পৰিভ্ৰমী চৰাই সোপা চাব লাগিব অঁ অঁ এইটো অঁ পৰি এইটো পৰিভ্ৰমী চৰাইটো বালিমাহীটো বালিমাহী থাকিব তাৰপিছত হেৰি ধৃতৰাজ বুলি এটা থাকিব তাৰ পিছত ডগ জাতীয় চৰাইবিলাক থাকিব ষ্টাৰলিং থাকিব চাটক থাকিব এইবিলাক চৰাই চাব লাগে এইবিলাক নোট কৰি ল'বি চৰাইবিলাকৰ নাম চাটক ষ্টাৰলিং ডগ জাতীয় চৰাই তাৰপিছত বালিমাহী ধৃতৰাজ এইবিলাক হ'ল পৰিভ্ৰমী চৰাই তাতে আহে তাতে তিনি চাৰি মাহ থাকি পেলাই আকৌ গুচি যাব সিহঁতে বেলেগ জাগালে অঁ অঁ অঁ আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান সেইকাৰণে বিখ্যাত এইবিলাক বস্তুৰ কাৰণে বিখ্যাত বহুত জাগাৰ মানুহ আহি ওৰাং ৰাষ্ট্ৰীয় উদ্যানলে আহে আমাৰ নিচিনা ষ্টুডেন্টবিলাক আগতে যোৱা নাই ন তই অঁ তইতো যাবি এইবাৰ ভাল লাগিব আৰু কাইলে ৰাতিপুৱাই ওলাবি ওৰাং ৰাষ্ট্ৰীয় উদ্যান যামেই আৰু ভাল লাগিব আৰু তাত গ'লে আৰু কি হ'ল মানে বে অকমান দূৰটো অলপ বেছি হ'ল কিন্তু যাবই লাগিব আৰু আশী মিটাৰ আশী কিলোমিটাৰ আশী আশী এশ ষাঠি কিলোমিটাৰ নাই এতিয়া হেৰিহে মুঠতে কিবা এটা ল'বি আৰু খোৱা বস্তু দেই ঠিক আছে হ'ব